আমাৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গ্ৰাম্য গ্ৰাম্য লোকসকলৰ কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় মানে বিশেষকৈ আমাৰ এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলগীয়া হ'ল যেনিবা সেইখিনি ওচৰৰ মানুহখিনিয়ে আমাক সেইখিনি ছাপৰ্ট নকৰে মানে সমৰ্থন নকৰে নকৰাৰ দুখতে আমি সেই ফাৰ্মখন আমি বৰ দুখেৰে আঁতৰাই দিবলগীয়া হয় তেনেকুৱা এটা হয় সমস্যা আৰু দ্বিতীয়তে এতিয়া ধৰক খেতিপথাৰ কৰিবৰ সময়তো তেনেকৈ প্ৰাকৃতিক দুৰ্যোগ কিছুমান হয় খেতি কৰিলোঁ আমি বৰষুণ আহিলে তেতিয়া সেই বৰষুণৰ ধাৰতে আমাৰ গোটেই বস্তুবোৰ শেষ হৈ যায় তেনেকৈও গ্ৰাম্য স মানে লোসকলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেনেকৈ গাঁৱৰ মানুহখিনি গোটেইখিনি মানে বৰ সমস্যাত পৰিবলগীয়া হয় যেনেকৈ এতিয়া আমি শাক পাচলি কৰিলোঁ সেইখিনি আমি বিক্ৰী কৰিব নোৱাৰিলোঁ বৰষুণ আহিলে গেলি পঁচি গ'ল তে আমাৰ সেইখিনিও লো লোকচান হ'ল তেনেকুৱা সমস্যাত পৰিবলগীয়া হয় আমাৰ গ্ৰাম্য সমাজৰ লোকবিলাক আমি ব্ৰইলাৰ ৰাখিলোঁ আকৌ সেই যেনিবা ব্ৰইলাৰ আমি সেইটো সমস্যাৰ পৰা আতঁৰি আকৌ ব্ৰইলাৰ ফাৰ্ম খুলিলোঁ বা কিবা মূৰ্গী ফাৰ্মেই লোকেল মূৰ্গীৰ ফাৰ্মেই খুলিলোঁ কিন্তু তাতে এনেকুৱা হয় যে মানে ব্ৰইলাৰবোৰ এনেকুৱা হয় ঠাণ্ডা ঠাণ্ডাদিনত ধৰক ঠাণ্ডা বহুত পৰে তাতে আমাৰ বহুত লোকচান হৈ যায় তেনেকুৱাও সমস্যাত পৰিছোঁ আমি কিছুমান আমাৰ গ্ৰাম্য সমাজৰ লোকবিলাক তেনেকুৱা সমস্যাত পৰাৰ কাৰণে আজি এইবিলাকেই সমস্যা আৰু সন্মুখীন হ'বলগীয়া হয় তাত আৰু কি ক'ম আৰু ইমানখিনিয়ে